লখিমপুৰ জিলাৰ জলবায়ু বিষয়ে ক'বলৈ যাওঁতে আমি উষ্ণতা বৰষুণ ঋতু আদি সকলোখিনিৰ ওপৰতেই ক'ব লাগিব বৰ্তমান বসন্ত ঋতুত বৰষুণ চলি আছে এই বৰষুণৰ বতৰত আমাৰ জলবায়ু সেমেকা হৈ উঠিছে আৰু লখিমপুৰ জিলাতে বানপানীও হয় ৰঙানদী আছে তেনেদৰে বহুকেইখন ম মৰি ডিক্ৰং আছে এই সকলোবিলাকৰ পৰা বানপানীও হয় আৰু তাৰ মাজতে তীব্ৰ গৰমো হয় এই বাৰিষাৰ সময়টোত যদি ৰ'দ দিয়ে তেতিয়া তীব্ৰ গৰমো হয় গতিকে আমি গৰমো অনুভৱ কৰোঁ বতৰ বৰষুণৰ বাবে বানপানীও দেখা পাওঁ আৰু তীব্ৰ ঠাণ্ডা বুলি কথা নহয় এতিয়া সেমেকা বতৰহে কিন্তু ঠাণ্ডা দিনত আমি তীব্ৰ ঠাণ্ডাও অনুভৱ কৰোঁ এই প্ৰতিবোৰ প্ৰতিটো কথাৰ ওপৰতে আমি গুৰুত্ব দিব লাগিব যাতে উষ্ণতা বৰষুণ ঋতু এই সকলোবিলাকৰ পৰা আমাৰ লখিমপুৰ জিলাই ৰেহাই কেতিয়াও নেপায় মই জীৱনজোৰা গোটেই জীৱনটোত বতৰৰ বিষয়ে ক'বলৈ যাওঁতে আমি সৰু অৱস্থাত যি বতৰ দেখিছিলোঁ সৰু হৈ থকা অৱস্থাত আমি যিমান গৰম আৰু ঠাণ্ডা অনুভৱ কৰিছিলোঁ বৰ্তমান তাৰ সম্পূৰ্ণ বিপৰীত এতিয়া মোৰ পঞ্চাছ বছৰৰ পিছত তাৰ বিপৰীত কিছু দেখা পাওঁ যেনে আজিৰ দিনত গৰম বুলি ক'লে তীব্ৰ গৰম মানুহ থাকিব নোৱাৰে আৰু ঠাণ্ডাৰ দিনতো তেনেকৈ তীব্ৰ ঠাণ্ডা মানুহ থাকিব নোৱাৰে কিন্তু আমি সৰু কালত বা চেঙেলীয়া কালত ইমান গৰম ঠাণ্ডা পোৱা নাছিলোঁ সেয়েহে ভাবোঁ বৰ্তমান সময়ত বতৰৰ বহুত পৰিবৰ্তন হৈছে আৰু আমি কোনো দিন বানপানী দেখা পোৱা নাছিলোঁ বৰ্তমান বানপানী দেখি পাইছোঁ আমাৰ জেগাৰ পৰা লখিমপুৰলৈ যদি আমি গাড়ীত যাওঁ তেতিয়াহ'লে জেগাই জেগাই আমি পথাৰত যিবোৰ পানী দেখোঁ সেইবিলাক সাগৰ সদৃশ হৈ থাকে আৰু ৰঙানদীৰ ওচৰত যি নাওবৈচা সেই অঞ্চলটোত বহুত পানী আমি দেখি পাওঁ এই বছৰটোত তাৰ গৰাখহনীয়া হৈও বহুত মানুহ বহুত গাঁও জলমগ্ন হৈছে বহুত খেতি বাতি নষ্ট কৰিছে গতিকে গতিকে অসমৰ ভিতৰত লখিমপুৰ জিলাখনো আমাৰ এই বানপানী সেমেকা উষ্ণতাৰ পৰা পৰিত্ৰাণ পোৱা নাই গতিকে মই ভাবোঁ যে আমাৰ লখিমপুৰ জিলাৰ কি প্ৰকাৰে বতৰৰ উন্নতি হ'ব পাৰে সেয়া বতৰ বিজ্ঞান কেন্দ্ৰই কৰিব বুলি ভাবিছোঁ যাতে গৰম অতি তীব্ৰ গৰম তীব্ৰ উষ্ণতা আৰু তীব্ৰ ঠাণ্ডাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ ইমানকে কৈ মোৰ এই লখিমপুৰ জিলাৰ ওপৰত মই জলবায়ুৰ ওপৰত কৈ সামৰিছোঁ